এইটো শিমলগুৰি টিকেট কাউণ্টাৰ হয়নে বাৰু অঁ আমি কলকাতালৈ যাম বুলি ভাবিছিলোঁ তাৰ কাৰণে টিকেট বুক কৰিব লাগিছিল আমাৰ আমি কাইলৈ পুৱা ন বজাত যাম বুলি ভাবিছোঁ আমি ট্ৰেইন কেইটা বজাত আছে বাৰু কলকাতা ট্ৰেইন আমি পুৱা নটা বজাত যদি টিকেট পাওঁ তেতিয়া যাম বুলি ভাবিছোঁ

হয় জেনেৰেলত অসুবিধা হ'ব নহয় যাবলৈ জেনেৰেলত আমাৰ অসুবিধা হ'ব নহয় যাবলৈ কাৰণ আমাৰ ছয়জনমান আছে আজি অঁ অঁ সৰু ল'ৰা ছোৱালী আছে

অঁ দু দুজন হ'ব দুজন তিনিজন হ'ব তিনিজনমান হ'ব হয় হয় হয় হয়

আমি জেনেৰেলত গ'লেতো আমাৰ চাওক আমাৰ অসুবিধা হ'ব ন কাৰণ সৰু ল'ৰা ছোৱালী লৈ যোৱা কথা আমি ভাবিছোঁ তেতিয়া হেৰিয়তে যাম বুলি আৰু অঁ এ চিতে যাম বুলি আমি ভাবিছোঁ কাৰণ তেতিয়া সৰু ল'ৰা ছোৱালী লৈ তাত অসুবিধা নহয়

আমি অফলাইনে কাটিম বুলি ভাবি আছোঁ

হয় আৰু এটা কথা সোধো বুলি ভাবিছিলোঁ যদি আপুনি বেয়া নাপায় এ এতিয়া আমি যিহেতু হেৰিয়ত যাম ন আমাৰ আই চিত যাম ত' তাত কিবা অসুবিধা হ'বনি

হয় হয় এতিয়া আমি ভাবিছোঁ এচিতে যাম বুলি আৰু তাত এতিয়া টিকেট কিমান পৰিব আমাৰ ছয়জনৰ

অঁ ছয়জনক অঁ অঁ হয় হয় আৰু জেনেৰেলত গ'লে মানে কি অসুবিধা হ'ব পাৰে

হয়

হয় হয়

হয় হয় এতিয়া এচিতে আমি টিকেটটো কাটিম বুলি ভাবি আছোঁ যিহেতু আমি ছয়জনমান যাম সৰু ল'ৰা ছোৱালীলৈ যাম তেতিয়া একো অসুবিধা নহয় কিন্তু হ'লেও আৰু এটা কথা সোধোঁ আমি যিহেতু ওচৰলৈ যাওঁ বা বেলেগ ক'ৰবালৈ যাওঁ ট্ৰেইনতো যদি যোগে যাব পাৰোঁ তেতিয়া জেনেৰেলত গ'লে মানে টিকেট কিমান দখোওৱা হয় হয় হয় শিমলুগুড়িত

হয় এতিয়া এ চিত আমাৰ কেবিন হ'বনে ছয়জনৰ কাৰণে

হয় এতিয়া আমি কি কৰিব লাগিব আমি কে আমি কেবিনৰ ব্যৱস্থা নাপাম আমি কেবিনৰ ব্যৱস্থা এতিয়া নাপাম নেকি অঁ এতিয়া আমি খোলা আইচিত যাব লাগিব অঁ তাত কিবা প্ৰ'ব্লেম হ'বনেকি আমাক অঁ আচ্ছা ট্ৰেইনখন গৈ কেইটা বজাত পাবগে বাৰু কলকাতা

হয় পিছদিনা ৰাতিপুৱা আঠটা বজাত হয় আকৌ ৰিটাৰ্ণ ঘূৰিবলৈ আমি আকৌ এইখন টিকেটত আগতীয়াকৈ টিকেট কৰিব লাগিবনে

হয় হয় হয় এতিয়া আমি কাইলৈ পুৱা ন বজাত ট্ৰেইনৰ

অনলাইনত আমি সুবিধাটো পাম কাটিব ন হয় হয় আমি তেনেহ'লে আজিয়ে অনলাইনত টিকেটটো কাটিম আৰু কাইলৈ পুৱা ন বজাত ট্ৰেইনখন আমি ধৰিব লাগিব ঠিক আছে ধন্যবাদ